মাছ ধৰা মাছ ধৰাৰ সৈতে সম্পৰ্কী কিছুমান পৰিৱেশ সম্বন্ধীয় সমস্যা দেখিবলৈ পোৱা যায় য'ত মানুহে মাছ ডাঙৰ কৰিবলৈ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে যিটো মাছৰ আৰু পানীৰ বাবে বহুত ধ্বংসাত্মক দ্ৰব্য পানী প্ৰদূষণ আমি কৰিব নালাগে আৰু এতিয়া মানুহে বহুত পানী প্ৰদূষণ কৰা দেখিবলৈ পোৱা যায় ইয়াৰ বহুতো পৰিৱৰ্তন দেখিবলৈ পোৱা যায় আৰু বহু পৰিৱৰ্তন দেখিবলৈ পোৱা নাযায়ো পানী প্ৰদূষণ আমি কৰিব নালাগে যিহেতু পানীত বহু ধৰণৰ জীৱ জন্তু মাছ সাপ ইত্যাদি বসবাস কৰে যাৰ ফলত পানী প্ৰদূষণৰ ফলত সেই জীৱ জন্তুসমূহ মৃত্যু মুখত পৰিবলৈ দেখিবলৈ পোৱা যায়